নিজ হাতেৰে প্ৰস্তুত কৰা বস্তু উপহাৰো দিছোঁ বিকিছোও আচলতে কি হয় আপোনাৰ মোৰ চখ আছে আপোনাৰ হেৰি বস্তু বনোৱা ছবিৰ ক্ষেত্ৰতে হওক বা হাতেৰে নিৰ্মিত কিবা হ'লেই হওক মই স্কুলীয়া জীৱনৰ পৰাই ছবিৰ প্ৰতি মোৰ বিশেষ এটা আকৰ্ষণ আছিল তাৰ পিছত আপোনাৰ যেতিয়া স্কুলীয়া নৱম দশম শ্ৰেণীৰ ফালে মই মাটিৰ বস্তু বনাব শিকিছিলোঁ ট' তেতিয়াৰ পৰা সৰু সৰুকে কিবা এটা বনাই মেলি কাৰোবাক উপহাৰ হিছাপে দি ভালোঁ লাগে ইয়াৰ উপৰি ধৰক সৰু সৰু বাতি হওক বা গিলাচ হওক আগতে সৰুতে শিকিছিলোঁ একদম সৰুতে আপোনাৰ ডাষ্টাৰ বা যোনবোৰ বৰ্ড মোচা মচা কাপোৰ হয় সেইবিলাক ডাষ্টা বনাব শিকাইছিলোঁ তাৰ পিছত ৰুমালৰ কৰি কৰিব শিকিছিলোঁ আৰু এনেকে ভাল লাগে বনাই আৰু মও উপহাৰ হিচাপেও পাইছোঁ এনেকুৱা নহয় যে মইয়ে দিছোঁ মোকো দিছে হাতেৰে বনোৱা কাৰ্ড দিছে হাতেৰে বনোৱা ধৰক কিড চেইন বুলি যোনটো কয় আপোনাৰ সেইটোও পাইছোঁ ভাল লাগে এইবোৰ বস্তু দি আৰু কৰি ভাল লাগে আচলতে যোনটো আপোনাৰ হাতেৰে বনোৱা বস্তু যোনটো আপোনাৰ মৰম সোমাই থাকে ন সেইটো বস্তু আচলতে আপুনি বেলেগ বস্তু বিচাৰি নাপাই আপোনাৰ যিমান বাহিৰা কিনা বস্তু দিলেও হাতৰ কামত যোনটো হাতৰ সেইখিনি যোনখিনি যিমান কষ্ট মৰম সোমাই থাকে সেই বস্তুটো বাহিৰা কিনা বস্তু তেনে পাবলে বহুত টান